মানৱ জীৱনক সূচল কৰি তুলিছে বিজ্ঞানৰ ন ন আৱিষ্কাৰে বিজ্ঞান আছে বাবে আধুনিক মানৱৰ বাবে পৃথিৱী গোলকীয় গাঁৱত পৰিণত হৈছে বিশ্ব এটা পৰিয়ালৰ দৰে হৈ পৰিছে একমাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে ল'ৰালিৰ সেই জোনবাইজনী আজি নিচেই কাষত বিজ্ঞানৰ বাবে মংগল গ্ৰহত পানীৰ সন্ধান কৰিছে বিজ্ঞানে প্ৰত্যেকৰে হাতে হাতে থকা মবাইলফোনটোত সমগ্ৰ পৃথিৱীৰ খবৰ যোগান ধৰে বিজ্ঞানে আৱিষ্কাৰ কৰা কৃত্ৰিম উপগ্ৰহৰ আমাৰ সকলোৰে বাবে জীৱন সুচল কৰি তুলিছে যোগাযোগক আঙুলিৰ খেল কৰি পেলাইছে ইণ্টাৰনেটক সহজলভ্য কৰি তুলিছে আমাৰ বাবে দিন ৰাতিয়ে কৰ্মৰত হৈ থকা কৃত্ৰিম উপগ্ৰহই গৰমৰ দিনত শৰীৰ শাঁত পেলাবলৈ ব্যৱহাৰ কৰা ফেন আৰু শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰক কাৰ্যকৰি ৰাখে বান্ধ নিৰ্মাণ কৰি উৎপন্ন কৰা বিজুলিয়েহে ৰাতিপুৱা শুই উঠিয়েই ব্যৱহাৰ কৰা ব্ৰাছডাল টুথপেষ্টটো বিজ্ঞান প্ৰজুক্তিবিদ্যাৰেই ফল শৰীৰটো কাৰ্যক্ষম কৰি ৰাখিবলৈ জীমত ব্যৱহাৰ কৰা অনুশীলনৰ সামগ্ৰীবোৰো বিজ্ঞানৰেই দান পাকঘৰত থকা চিলিণ্ডাৰটো ইলেক্ট্ৰিক কেটলিটো ফ্ৰীজটো চিমিনতো অভেনটো আনকি হিটাৰটোও পৰ্যন্ত বিজ্ঞানৰে আশীৰ্বাদ বিজ্ঞানে আমাৰ পৃথিৱীখনক সৰু কৰি পেলাইছে ইজনক সিজনৰ ওচৰ চপাই আনিছে ৰোগ নিৰাময়ৰ বাবেও বিজ্ঞানৰ অৱদান গুৰুত্বপূৰ্ণ দুহেজাৰ বিছ চনত হৈ যোৱা কভিড মহামাৰীৰ পৰাও বিজ্ঞানৰ বাবেহে পৃথিৱী ৰক্ষা পৰিছে বৈজ্ঞানীকসকলে দিন ৰাতি একাকাৰ কৰি কৰা গৱেষণাৰে ফল কভেক্সিন আৰু কভিছিল্ড যিয়ে সমগ্ৰ পৃথিৱীক এই ভয়ানক ভাইৰাছৰ পৰা ৰক্ষা কৰি পোনৰ এবাৰ মানৱ মানৱৰ বিজয় গান গাইছে সকলো কথাৰে মুখনি মাৰি যদি কওঁ বিজ্ঞান আমাৰ বাবে এৰাব নোৱাৰা সম্পদ ইশ্বৰৰ পাছত মানৱ জাতিৰ বাবে আটাইতকৈ কল্যাণকাৰী জ্ঞানেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান